স্থানীয় অৰ্থনীতিত ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীসকলৰ ভূমিকা বহু ধৰণৰ থাকে যেনেকৈ স্থানীয় অৰ্থ অৰ্থনীতিত ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীসকলৰ ভিতৰত আমাৰ ইয়াতে চলি থকা প্ৰায় চাহ বাগিচা ক্ষুদ্ৰ আৰু মজলীয়া আদি কৰি ডাঙৰো চাহ বাগিচা আছে ত' প্ৰথমে চাহ বাগিচা এখন অৰ্থনীতিৰ ক্ষেত্ৰত ল'বলৈ যদি যাওঁ তেন্তে প্ৰথমে সেই সৰু পুলিৰ পৰা কাটিঙৰ পৰা প্ৰায় তিনি বছৰমান এইখিনি যো গছখিনিক যোগ্য কৰা হয় আৰু সেই গছৰ যোগেদি যি চাহপাত ওলায় সেই চাহপাত স্থানীয় ফেক্টৰীত এজেন্টৰ দ্বাৰা পঠিয়াই দিয়া হয় ত' তাত ধৰি লওক আমি উচিত মূল্য পাওঁ যেন নালাগে তথাপিও ধৰি লওক উপায় নথকাত নিজা নিজা ফেক্টৰী নথকাৰ বাবে আমি তেখেতলোকক দিব লগা হয় ত' এই ক্ষেত্ৰত হ'লে চৰকাৰেও যথেষ্ট অৰ্থনৈতিক ক্ষেত্ৰত আমাৰ যি পুঁজি তাত ধৰি লওক মানে আমি আগবঢ়াবলৈ সক্ষম হওঁ আৰু ম মজলীয়া ব্যৱসায়সকলৰ খে ক্ষেত্ৰতো ঠিক একেধৰণেই যি চাহগছ আছে সেই চাহগছত বিভিন্ন মানুহ সহায় সহযোগ কৰি তাক যোগ্য় কৰি পাত ছিঙা আদি কৰি বিভিন্ন শ্ৰমিকে এই পাতখিনি কোমলীয়া পাতখিনি ছিঙি তাক ফেক্টৰীত প্ৰদান কৰা পঠিয়াই দিয়া হয় আৰু এই ফেক্টৰীৰ দ্বাৰাই এই শুকান চাহপাত তৈয়াৰী হৈ অসমৰ লগতে গোটেই ভাৰতত পঠিয়াই দিয়া হয় সেই ক্ষেত্ৰত ধৰি লওক ভা অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰক তাত অৰ্থনীতিৰ ক্ষেত্ৰত বহুতো টেক্স পায় আৰু এই এইখিনিতেই এইখিনি টেক্স পাই আৰু উদ্যোগিক প্ৰতিষ্ঠানসমূহ আগবাঢ়ি যায় আৰু ক্ষুদ্ৰ ব্যৱসায় ক'বলৈ গ'লে আমাৰ গাঁৱৰ অঞ্চলত প্ৰায়ে ধৰি লওক সব সকলোৰে সৰু সুৰা চাহ বাগিচা আছিলোঁ সেই চাহ বাগিচাসমূহ পাত ছিঙি এজেণ্টৰ দ্বাৰা ফেক্টৰীত প্ৰদান কৰা সেই ফেক্টৰীয়ে শুকান চাহপাত কৰি গোটেই অসমৰ লগতে ভাৰততো পঠিয়াবলৈ সক্ষম হয় আৰু দ্বিতীয় কথা হ'ল ল ক্ষুদ্ৰ বুলি ক'লে প্ৰায়ে আমাৰ ব্যৱসায়ৰ ক্ষেত্ৰত হাঁহ কুকুৰা ব্ৰইলাৰ গাহৰি এই এইবোৰ এইবোৰ ফাৰ্ম থাকে এই ফাৰ্মত নিজৰ লগতেও আনকো সংস্থাপন দিয়া হয় আৰু যি মাংস যোগান সেই মাংস যোগান যোগানৰ ক্ষেত্ৰত অলপ সহায় হয় তেনেকৈ চাবলৈ গ'লে ধৰি লওক কুকুৰা বা ব্ৰইলাৰ সকলোৱে মানুহে খাদ্য হিচাপে লয় বিবাহ সকাম আদিতো এইবোৰ ধৰি লওক মানে আমি বাহিৰৰ পৰা আনিব লগা নহয় কি গাঁৱত থাকে এই গাঁৱৰ গাঁৱৰ পৰাই লৈ অনা হয় আৰু তাত তাত যিসকলে পোৱালি উৎপাদন কৰে তেখেতলোকৰে লাভ হয় আৰু লগতে চৰকাৰেও সেইখিনি টেক্স পাবলৈ সক্ষম হয় এইখিনিতে ক'ব গ'লে বৰ্তমান সময়ত গাহৰি পালনটো সকলোৰে ঘৰে ঘৰেই হৈ আছে আৰু গাহৰিৰ ক্ষেত্ৰত দানাৰ ক্ষেত্ৰত ধৰি লওক চৰকাৰে বা ব্যক্তিগত খণ্ডই যি গাহৰি দানা প্ৰস্তুত কৰে সেই দানাখিনিও আনি কিনে কিনি আনি গাহৰিক খুওৱা হয় তাতো ধৰি লওক মানে সেই দানা প্ৰস্তুত কৰাসকলো লো তেখেতলোকেও আগবাঢ়ি যাবলৈ সক্ষম হয় আৰু তেখেতলোকৰ ভূমিকাও যথেষ্ট আমি দে দেখা পাওঁ এই ক্ষেত্ৰত তুঁহগুৰি ধৰি লওক মানে প্ৰত্যেক গাঁৱে গাঁৱে বা মানুহৰ ঘৰে ঘৰে খেতি আছে আৰু এই খেতি ধৰি লওক তুঁহগুৰি এই বিক্ৰী কৰিব পাৰে আৰু সেই তুঁহগুৰি হাঁহ কুকুৰা আদি কৰি গাহৰিও ধু ধুনীয়াকৈ খায় আৰু এই গাহ এই দানাৰেই গাহৰিখিনি ডাঙ ডাঙৰ হয় তেনেক্ষেত্ৰত যদি আমি চাব যাওঁ প্ৰত্যেক মানুহৰ ঘৰতে পুখুৰী আছে সেই পুখুৰীৰ পৰা মা মাছ মাছ পুহি মাছ পুহি ধৰি লওক নগৰ অঞ্চলত বিকিব পৰাকৈ প্ৰায় গাঁৱৰ পৰাই নি নিয়া হয় তেনে তেনেক্ষেত্ৰত স্থানীয় অৰ্থনীতি আৰু ৰো ক্ষুদ্ৰ মজলীয়া ব্যৱসায়ীসকলেও ধুনীয়াকৈ চলি চলি যাব পাৰে আৰু তেনেধৰণেই বি এই ব্যৱসায়খিনি আগবাঢ়ি গৈ আছে এই ক্ষেত্ৰত সকলো মানুহৰে বা এখন গাঁৱৰ বা এলেকাৰ সকলোৰে ভূমিকা থাকে সেই ভূমিকা থকাৰ বাবে এইখিনি আগবাঢ়ি যাব পাৰে